মই আচলতে মোৰ পাকঘৰটোত সময় কটাই খুব ভাল পাওঁ আৰু মোৰ ঘৰত মোৰ শাহু মা আছে মোৰ জা আছে তেওঁলোক আটাইকে পাকঘৰত সহায় কৰাত মই যথেষ্টখিনি কাম কৰি দিওঁ লাহে লাহে লাহে লাহে শাহু আইৰ কিছু বয়স হৈ আহিছে সেয়েহে মায়ে বহুত ধৰণৰ কামবোৰ আজিকালি কৰিব নোৱাৰে প্ৰথম অৱস্থাত মোক তেখেতে যথেষ্টখিনি সহায় কৰিছিলে মই অফিচলৈ যোৱাৰ আগতে তেওঁ মোক সময় দিছিলে পাকঘৰত অফিচৰ পৰা অহাৰ পিছত তেখেতে মোলৈ কিবা এটা ৰান্ধি ৰাখিছিলে বা মই যি ৰান্ধিবলৈ যাওঁ তাত মোক সহায় কৰি দিছিলে কিন্তু এতিয়া সময় সলনি হৈছে মাৰ বয়স হৈছে মায়ে সকলোবোৰ কাম এতিয়া কৰিব নোৱাৰে গতিকে মই তেওঁক পাকঘৰতে বহিবলৈ দিওঁ যাতে মোৰ সময়খিনি সুন্দৰভাৱে পাৰ হয় মাৰ সৈতে যিহেতু মা দেউতা নোহোৱা হোৱাৰ পৰা কিছু অকলশৰীয়া হৈ গৈছে আৰু সেই অকলশৰীয়া মুহূৰ্তখিনি যাতে মায়ে উপলদ্ধি কৰিব নোৱাৰে তাৰ বাবে মই সমানে সমানে মাৰ সৈতে কথা পাতি পাতি মই পাকঘৰত কাম কৰোঁ প্ৰথম অৱস্থাত মায়ে মোক বহুবোৰ ৰান্ধিবলৈ শিকাইছিলে যিহেতু ঘৰত মহিলা হিচাপে মা আৰু ময়ে আছিলোঁ গতিকে ঘৰখনৰ ইটো সিটো কথাবোৰ মায়ে মোক পাকঘৰতে দিহা দিছিলে ঘৰখন কেনেকে পৰিচালনা কৰিব লাগিব কেনেধৰণে মই নিজৰ অফিচৰ লগত মোৰ পৰিয়ালটিকো মই সেৱা শুশ্ৰূষা কৰিব লাগিব সেই কথাখিনিও মায়ে মোক বুজাই দিছিলে আজি মাৰ দৰে হ'ব নোৱাৰিলেও মই অন্ততঃ কেতিয়াও হাৰ মানিবলগীয়া হোৱা নাই যে সেই সময়খিনিত মই কেতিয়াও উজুতি খাবলগীয়া হোৱা নাই পৰিয়ালটি সুন্দৰভাৱে পাৰ হৈছে দিনবোৰ সুন্দৰভাৱে পাৰ হৈছে আৰু মোৰ জা নতুনকৈ আহিছে ঘৰখনলৈ গতিকে জাকো মই সময় দিছোঁ পাকঘৰত যিহেতু তেৱোঁ মোক সহায় কৰি দিয়ে গতিকে আমাৰ কথাৰ মাজত বহুত আদান প্ৰদান হয় লগতে মা থাকে মায়ে আমাৰ দুইগৰাকী বোৱাৰীকে সুন্দৰভাৱে কথাবোৰ শিকায় কেনেধৰণে আমি অনাগত দিনবোৰ পাৰ কৰিব লাগিব কেনেধৰণে আমি গোটেই ঘৰখন সুন্দৰৰূপে পৰিচালনা কৰিব লাগিব সেই কথাখিনিও শিকায় যিধৰণে মায়ে বিভিন্ন ধৰণৰ খাদ্যসম্ভাৰৰ থলুৱা খাদ্য মোক ৰান্ধিবলৈ শিকাইছিল আজি মই পাকৈত নহ'লেও অন্ততঃ সেইখিনি কাম কৰিব জানো ঠিক সেইধৰণে ময়ো মোৰ জাগৰাকীক সেইবিলাক শিকাইছোঁ কাৰণ জা হৈছে আজিৰ যুগৰ ছোৱালী

যিবিলাক আধুনিক খাদ্য সেই খাদ্যবিলাক খাই ভাল পায় ৰান্ধি ভাল পায় গতিকে সেইবিলাকে যে কেতিয়াবা স্বাস্থ্যৰ অৱনতিও কৰিব সেই ক্ষেত্ৰত মই দিহা দি তেওঁক মই এই থলুৱা খাদ্য যিবিলাক আছে আমাৰ সেইবিলাক ৰান্ধিবলৈও মই সহায় কৰি দিওঁ কেতিয়াবা দেখুৱাইও দিওঁ এইবিলাকে মই ভাবোঁ আমাৰ যি ঘৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ এই মাত কথাই যথেষ্টখিনি সহায় কৰিব যিহেতু পাকঘৰতেই সকলোবোৰ কথা হয় কাৰণ যিহেতু আমি বেছিভাগ সময় পাকঘৰতেই থাকোঁ গতিকে তিনিওগৰাকী মহিলাই আমি মিলি জুলি সকলোবিলাক কৰিবলৈ যত্ন কৰোঁ আমাক দেখি ঘৰৰ আন আন সদস্যসকলেও মিলি জুলি থাকিবলৈ ইচ্ছা কৰে যিখিনি সময় আমাৰ পৰিয়ালবৰ্গৰ অন্য ব্যক্তিসকল অফিচলৈ যায় বা অন্য কামত ওলাই যায় সেই সময়খিনিত আমি তিনিওগৰাকী একেলগে থাকোঁ বাবে আমাৰ বহুত কথাৰ আদান প্ৰদান হয় তেওঁলোক যিসকল ব্যক্তি যেতিয়া আমাক সময় দিব পাৰে আমাৰ পৰিয়ালবৰ্গই যেতিয়া আমাক সময় দিব পাৰে সেই সময়খিনি বৰ ৰঙীন হৈ উঠে আৰু ক'বলৈ ভাল লাগিব আমাৰ পাকঘৰটো যথেষ্ট ডাঙৰ সেই ডাঙৰ পাকঘৰটোত আমি মাজতে জুহালৰ দৰে একোৰা জুই আমি তাত লৈছোঁ যাতে আমি কেৱল এই তিনিওগৰাকীয়ে একেলগে নাথাকি আমাৰ অন্যান্য সদস্যসকলেও আহে তালৈ আৰু এই জুইকোৰা এতিয়া শীতৰ দিন জুইকোৰা যেতিয়া জ্ৱলাওঁ তেতিয়া কাষে কাষে সকলোবোৰ বহোঁ আমি আৰু বিভিন্ন ধৰণৰ কথাবোৰৰ আলোচনা হয় মা যিহেতু বয়সীয়াল গতিকে তেওঁৰ কথাবোৰ আমি শুনিবলৈ বেছি ভাল পাওঁ মই ভাবোঁ পাকঘৰটোত হোৱা কথাবোৰে প্ৰতিখন ঘৰৰ সদস্যসকলক সুন্দৰভাৱে জীৱনটো পাৰ কৰিবলৈ সুন্দৰভাৱে জীৱনটো পৰিচালনা কৰিবলৈ যথেষ্টখিনি সহায় কৰে মই কেতিয়াও পাকঘৰ বেয়া নেপাওঁ পাকঘৰত ৰান্ধি বাঢ়ি ভাল পাওঁ কিন্তু এটা কথা মই সদায় মন কৰোঁ আৰু মই মোৰ জাকো কওঁ মোৰ মাকো কওঁ আমি এই সময়খিনি একেলগে থাকিছোঁ হয় কিন্তু আমি এইটো কৰা উচিত নহয় যে আমাৰ গোটেই সময়খিনি পাকঘৰত দিম সেইটো কিন্তু নহয় কাৰণ আমি মহিলা হিচাপে আমাৰ বহুত কাম আছে মই আজি যদি অফিচলৈ গৈছোঁ মোৰ জাজনী যদি অফিচলৈ গৈছে কিন্তু আমাৰ আৰু অন্যান্য কাম আছে যিখিনি সময় আমাৰ নিজৰ সময় গতিকে সেই সময়খিনি প্ৰতিগৰাকী নাৰীয়ে নিজক দিয়াটো বিচাৰোঁ সেয়েহে পাকঘৰতে বহুবোৰ ৰান্ধি সময় নষ্ট নকৰি যিটো স্বাস্থ্যসন্মত খাদ্য সেয়া ৰান্ধি সোনকালে তেওঁলোকে নিজৰ কৰ্মত অগ্ৰসৰ হ'ব লাগে কাৰণ সময় মানুহৰ যথেষ্ট মূল্যৱান আৰু সেই মূল্যৱান সময়খিনি নিজৰ কাৰণে ব্যয় কৰিব লাগে